শিশুসকলৰ বাবে উপলব্ধ অংশসমূহ হৈছে মোবাইল টি ভি ৰেডিঅ' এইবিলাকত শিশুসকলে দেখি শুনি বহুত কথা শিকিব পাৰে যেনে ধৰি লওঁক আজিকালি বাতৰি কাকতত শিশুমেলা অকনিৰ পৃষ্ঠা আমাৰ শিশু মইনাপাৰিজাত এইবিলাকত বহুত কথা শিকিব পাৰে যেনে ধৰক তাত এটা ছবি অংকণ কৰি দিয়া হৈছে সেই ছবিটোকে তেখেতসকলে অংকণ কৰিছে কবিতা এটা লেখি দিছে তেখেতলোকে আবৃত্তি কৰিছে সাথঁৰো পাইছে তাত আৰু কৌতুক বহুতখিনি কথা তেখেতলোকে শিকিব পাৰে তাৰ পৰা